আপোনাৰ পৰা কথা এটা জানিবলৈ বিচাৰিছিলোঁ মানে এই চৰাইদেউ জিলাৰ ইতিহাসটো বা কিহৰ কাৰণে বিখ্যাত তেনেকুৱা কিবা এটা কৰিব পাৰিব নেকি আপুনি

ওম ওম

ওম ওম

ওম ওম ওম ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ ধন্যবাদ